মই ৱাইফাই আৰু মোবাইল ডাটা দুয়োটাই ব্যৱহাৰ কৰোঁ আৰু মই এদিনত কিমান ডাটা ব্যৱহাৰ কৰোঁ মই নিজে নাজানো মানে কি হয় মোৰ দোকান আছে দোকানত মই ৱাইফাই ইউজ কৰোঁ তাৰপিছত ঘৰত মোৰ ৱাইফাই আছে ৱাইফাই ইউজ কৰোঁ কেতিয়াবা কি হয় যিটো ৱাইফাই চাৰ্ভিচ লৈছোঁ মই এতিয়া বি এছ এন এলৰ ফাইভাৰ লৈছোঁ ফাইভাৰ কানেকশ্যনত ৱাইফাই কি হয় কেতিয়াবা ডাউন হৈ যায় ফাইভাৰ কাট হৈ যায় তেতিয়া ৱাইফাই স্পীড একেবাৰে শ্ল' হৈ যায় তেতিয়া মই মোবাইল ডাটা ব্যৱহাৰ কৰোঁ কিন্তু বেছিভাগ সময় মই ৱাইফায়ে ব্যৱহাৰ কৰোঁ কাৰণ মই যথেষ্ট মানে চিনেমা চাই ভাল পাওঁ আৰু চিনেমা চাবৰ কাৰণে মোক ৱাইফাইৰ প্ৰয়োজন হয় আৰু মই হাণ্ড্ৰেড এইট্টি পিটো হাণ্ড্ৰেড এইট্টি পিটকৈ কমততো চিনেমা নাচাওঁৱেই আৰু চিনেমা চোৱাৰ পাছতো মই বিভিন্ন ধৰণৰ যিবিলাক অনলাইন কাম সেই কামবিলাক কৰিবৰ কাৰণে মোক মানে বহুত ফাষ্ট ডাটা ব্যৱহাৰ এই প্ৰয়োজন হয় আৰু সেইকাৰণে আমি ফাষ্ট ডাটাবিলাকৰ কাৰণেও আমি ফাইবাৰ কানেকশ্যন ঘৰতো লগাই লৈছোঁ মই দোকানটো লগাই লৈছোঁ আৰু ওচৰ পাঁজৰ যিখিনি দোকানী আছে মোৰ ফাইবাৰ কানেকশ্যনটোৱে ব্যৱহাৰ কৰে তেওঁলোকে আৰু তেওঁলোকেও সেই ফাইবাৰ কানেকশ্যনটো ইউজ কৰি ভাল পাইছে প্ৰথম অৱস্থাত মই ৱাইফাই কাৰণে জিঅ' ফাইভাৰ ইউজ কৰিছিলোঁ কিন্তু জিঅ' ফাইভাৰ ইউজ কৰাৰ পাছত তেওঁলোকৰ কি হয় অঁ ছাৰ্ভিচবিলাক ইমান মানে ভাল নহয় কাষ্টমাৰ চাৰ্ভিছবিলাক ফোন কৰিলেও ভালকৈ ৰেছপন্স নকৰে বা কেতিয়াবা যদি কিবা ছিগি যায় কিবা অসুবিধা হয় তেতিয়া তেওঁলোক সময়মতে আহি উপস্থিত নহয় ফোন কৰি থাকিব লাগে কিন্তু যদি বিল দিয়া দুই তিনিদিন প্ৰব্লেম হয় তেতিয়া তেওঁলোকে কাটি দিয়ে তেনেকুৱা ধৰণৰ প্ৰব্লেম আছে আকৌ বি এছ এন এলৰ যিটো ফাইভাৰ কানেকশ্যন আছে তাত স্পীডৰ প্ৰব্লেম আছে কেতিয়াবা সেই ৱাইফাই ইউজ কৰি থাকিলে স্পীড হঠাতে নাইকিয়া হৈ যাব আপুনি ইম্পৰ্টেণ্ট কাম এটা কৰি থাকিব স্পীড গ'ল আপুনি আৰু স্পীডৰ কাৰণে ফোন কৰি থাকিলেও কৰি থাকিলেও তেওঁলোকৰ ফালৰপৰা কোনো ধৰণৰ ৰেচপন্স নাহে আৰু কি হয় সাধাৰণ সাধাৰণ অকণমান অকণমান ধুমুহাতে তেওঁলোকৰ এই ইণ্টাৰনেট একেবাৰে ডাউন হৈ গুচি যায় সেইটো এটা প্ৰব্লেম মানে চৰকাৰে সেই বি এছ এন এলক অকণমান ওপৰ খাপলৈ নিবলৈ গুৰুত্ব দিব লাগে তেতিয়া মানুহে বেছি পইচা খৰচ নকৰি বি এছ এন এলকে ল'ব বিচাৰিব বি এছ এন এল ৱাইফাইকে ব্যৱহাৰ কৰিব বিচাৰিব অন্যহাতে মবাইল ডাটাটো মানে ডেইলি আৰু ওৱান জি বি ডেৰ জি বি ডাটা পাওঁ সেই ডাটাখিনি কিমাননো ইউজ কৰিম দুই তিনিটা ভিডিঅ' যদি হাই ডেফিনেশ্যনত চায় এনেও ডাটা একেবাৰে খতম হৈ যায় খতম হৈ যোৱাৰ পিছত আকৌ যদি ৱাইফাই নাথাকে আকৌ এক্সট্ৰা পইচা দি বিছ ত্ৰিছ টকা বা কেতিয়াবা ষাঠি এষষ্টি টকা খৰচ কৰি সেই ডাটা আকৌ এক্সট্ৰা এড অ'ন পেক ভৰাই ল'ব লাগে গতিকে সেই এড অ'ন পেক ভৰাওঁতে যিমান টকা যায় মাহেকত এটা ৱাইফাই ৰাখিব পৰা যায় সেইকাৰণে মই ৱাইফাই ব্যৱহাৰ কৰি যথেষ্ট ভাল পাওঁ আৰু কৰিব লাগে মানুহে ৱাইফাই ব্যৱহাৰ